ও বাবাটো বাবাটো ও ঐ ৰখাচোন ৰখা ৰখা তোৰ গাড়ীখন ৰখা এই মোৰ সেই চাপৰি ল'ৰাটো সেই মেজিকখনতে বেগটো আৰু মোবাইলটো গুচি গ'ল নহয় তাতে পইচাও কেইটোকামান আছিলে তাৰ ফোন নম্বৰো নাই মোৰ ওচৰত তই পালে তাক সেই লগ পালে ক'বিচোন আৰু নহ'লে তাৰ যদি তহঁতৰ ড্ৰাইভৰ সেইপা ফোন আছে ফোন কৰি পেলাইনি তাক কৰি পেলাইনি বেগটো লৈ পেলাইনি মোৰ ঘৰত দি থৈ যাবিচোন দেই নহ'লে মোৰ মহা বিপদ হ'ব পইচাও কেইটোকামান তাতে আছিলে আৰু হাতত মোৰ নায়েই